মোৰ আটাইতকৈ প্ৰিয় ইউটিউব খাদ্য ৰেচিপি চেনেলটো হৈছে আমাৰ গাঁও আৰু নমস্কাৰ ভাৰত এই দুটা চেনেলেই মোৰ আটাইতকৈ প্ৰিয় কাৰণ এই দুটা চেনেলৰ সহায়তেই মই অসমৰ নানান থলুৱা খাদ্যৰ লগতে বাহিৰা চাইনিজ আমেৰিকা জাপান আদি নানান ধৰণৰ দেশৰ খাদ্যসমূহ বনাবলৈ শিকিছোঁ থলুৱা খাদ্যৰ ভিতৰত তিল গাহৰি চুঙাত দিয়া গাহৰি লাইপাতৰ সৈতে গাহৰি গাহৰি ভজা লগতে হাঁহৰ মাংস হাঁহ কোমোৰা লগতে পাৰ ব্ৰইলাৰ লোকেল মুৰ্গী ছাগলীৰ মাংস আদি নানান ধৰণৰ মাংস বা খাদ্যসমূহ বনোৱাত সক্ষম হৈছোঁ এই চেনেল দুটাই কি সুন্দৰকৈ নিজৰ ইউটিউবত ৰেচিপিসমূহ বনাই পেলাই প্ৰেৰণ কৰে সেইসমূহ আমি মই চাই পেলাই নিজৰ গৃহত বনাই লগতে মোৰ ঘৰৰ অন্যান্য ব্যক্তিসকলকো খোৱাওঁ এই আৰু বাহিৰা খাদ্যৰ ভিৰতৰ চাওমিন ফ্ৰাইড ৰাইচ পোলাও বাটাৰ চিকেন বিৰিয়ানী আদি নানান ধৰণৰ খাদ্যসমূহ শিকিছোঁ চাওমিন কিদৰে সিজাই পেলাই তাত পিঁয়াজ আদি হেৰি কৰি পেলাই মচলা পাতি দি ভাজে লগতে বিৰিয়ানী কিদৰে বনাই পেলাই তাত দম মাৰে লগতে পোলাও কিদৰে বনাই লগতে বাটাৰ চিকেন আৰু পনীৰ চনিৰ আদি কিদৰে বনাই এই চেনেলটোৰ সহায়ত শিকিব পাৰিছোঁ আৰু লগতে নিজৰ ঘৰখনক এইসমূহ খাদ্যৰ জুতি দিয়াত অক্ষম হৈছোঁ